আজি দুদিন হৈছিলে মোৰ চাৰ্জাৰ এডাল বেয়া হৈছিল গ'লোঁ দিব্যদাৰ দোকানলে গ'লোঁ লগৰ লেখীয়াকে থাকে একেৰাহে মাতি থাকে মেলি থাকে ত' দোকান গ'লোঁ চাৰ্জাৰ এডাল বিচাৰিলোঁ দিলে চাৰ্জাৰ কৈছে যে চাৰ্জাৰডাল ভাল ব্ৰেণ্ডেড মাল হয় লৈ যা ভাল পাবি পতককে সোনকালে চাৰ্জ হ'ব ত' বেয়া নহয় ত' মই সুধিলোঁ যে ৱাৰেণ্টি বা গেৰাণ্টি আছে নাই তেতিয়া কৈছে ৱাৰেণ্টি গেৰাণ্টি নাই কিন্তু চাৰ্জাৰডাল বহুত ভাল সেইবুলি কোৱাৰ পিছত মই নিলোঁ চাৰে চা পাঁচশ বিচাৰিছিলে মই চাৰে চাৰিশ টকা দিলোঁ ত' বোলে আৰু পঞ্চাশ টকাটো পিছত দিবি বাৰু সেইবুলি ক'লে সেইটো এৰি দিয়া নাই তাৰপিছত মই বোলো হ'ব তেতিয়া পিছত দি দিম আপোনাক পঞ্চাশ টকা সেইবুলি কৈ নিলোঁ ঘৰলৈ চাৰ্জাৰডাল ঘৰত চাৰ্জ দিছোঁগৈ চাৰ্জ নলয় প্ৰথম তাৰপিছত অলপ যুঁজি মেলি চালোঁ চাৰ্জ লৈছে গোটেই ৰাতিটো চাৰ্জত দি থ'লোঁ মোবাইলটো চাৰ্জ নাছিলে দুদিন আপোনাৰ তাৰ আগত বেয়া হৈ আছিলে একেবাৰে চাৰ্জ নাছিলে চাৰ্জত দিলোঁ গোটেই ৰাতিটো দি থৈছোঁ অকল দছ পাৰ্চেণ্ট হৈছেগৈ চাৰ্জ তাৰপিছত পিছদিনা আহিলোঁ দোকান বন্ধ তাৰ পিছদিনা আকৌ আহিলোঁ দোকান খোলা পালোঁ যে ক'লোঁ আপুনি কি চাৰ্জাৰ দিছিলে তেওঁ কৈছে চাৰ্জাৰটোতো ভাল মই আনিছোঁ তোক মই বেয়া বস্তু দিম নি খঙটো উঠিয়ে আছিলে অলপ তাৰপিছত ক'লোঁ কিবা কিবি ভালকৈ যে তেনেকুৱা মিছা কথা কৈ মানুহক কেলৈ হেৰি কৰে ঠগে ভাল বস্তু বুলি কৈ বেয়া বস্তু দিছে তেনেকৈ ধেৰ কিবা কিবি ক'লোঁ তাৰপৰা কৈছে দেচোন বাওৰু দে মই লগাই চাওঁ বুলি ক'লে মোক মই দিলোঁ লগাই চাবলৈ তেতিয়া কৈছে যে এইয়াচোন চাৰ্জ হৈছে চাইছোঁ অ' দেখিছোঁ কিন্তু চাৰ্জ নলয় চাৰ্জাৰডালে মই সেইবুলি ক'লোঁ বোলে তাৰপিছত কৈছে যে নহয় নহয় চাৰ্জ ল'ব বোলে তই ভালকৈ চা তাৰপিছত চাই মেলি মই ক'লোঁ চাৰ্জ নাই লোৱা কিন্তু নাই নামানে লাষ্টত মই ঘূৰাই দিলোঁ চাৰ্জাৰডাল ঘূৰাই পেলানি ক'লোঁ যে মোক পইচাটোকে ঘূৰাই দিয়ক তেওঁ কৈছে যে বেয়া হোৱা বস্তু বোলে বেয়া নোহোৱা বস্তু মই কেলৈ ঘূৰাই ল'ম পইচা দিম বোলে মই বোলো নহয় নহয় এইডাল আপুনি ৰখাই দিয়ক মোক পইচাটো ঘূৰাই দিয়ক প্ৰথম নিদিয়ে তাৰপিছত অলপ টাইম দুইজনে কথা বতৰা পাতি মেলি হ'ল তাৰ পিছত চাৰে চাৰিশ টকাটো ঘূৰাই ল'লোঁ আৰু মানুহক এনেকৈ বেয়া বস্তু বেচে এজনে অকল চাইনিজ বস্তুখিনি আনিব প্ৰডাক্টখিনি আনিব প্ৰডাক্টখিনি আনি পিনি কয় যে ব্ৰেণ্ডেড মাল কিবা কিবি মই তেতিয়া গম পাইছোঁ যে দিব্যদা দোকানী মানুহটো ইমান ভাল নহয় অকল ব্ৰেণ্ডেড মাল বুলি কৈ কৈ চাইনিজ প্ৰডাক্টখিনি আনি পানি বেছি থাকিব সি সেইদিনা মই তেওঁৰ দোকানলৈ নোযোৱা হ'লোঁ আৰু আৰু তেখেতৰ বস্তু মই যদি লগৰ কাৰোবাক পাওঁ তেতিয়া নিনিব ক'ম মানে বহুত বেয়া বস্তু বেচে তেখেতে সেইদিনাই প্ৰথম গৈছোঁ চাৰ্জাৰডাল নিদিলে ভাল বুলি কৈ বেয়া এডাল দি পঠাইছে সেইটো কাৰণে তেওঁৰ ওচৰলৈ নোযোৱাও হ'লোঁ আৰু পইচাও সেইদিনাখনি ঘূৰাই আনিলোঁ